মই আজিৰ পৰা ন দিনমানৰ আগতে এখন ইণ্ডাকচন কিনিছিলো চহৰৰ দোকানৰ পৰা ইমান যে ভাল ইণ্ডাকচনখন ব্যৱহাৰ কৰিবলৈ তৎক্ষণাতে ভাত ৰান্ধিব পাৰি পানী গৰম কৰিব পাৰি চাহ বনাব পাৰি আলহী আহিলে আলহী বহোৱাই আলহীৰ লগত কথা পাতি চাহ কাপ পাতি থৈ আহি সময়টো দি থৈ আহিলে তাত নিজে নিজে বন্ধ হৈ যায় আপুনি গৈ চাহকাপ বাকি আনিব পাৰি কিমান যে সুবিধা ইণ্ডাকচনখন লৈ ল'ৰাটোক তৎক্ষণাত গাখীৰকণ গৰম কৰি দিব পাৰি মানুহজনক তৎক্ষণাত ঠাণ্ডা হৈ থকা দাইলকণ গৰম কৰি দিব পাৰি কিমান যে ভাল